হেল্ল'

অঁ মই নিপনে ক'লোঁ অঁ ভাল ভাল ভাল তোমাৰ ভাল মই ঘৰতে আৰু অলপ বিচনেজৰ কামত বিজি তুমি ক'ত আছা অঁ কিবা কাম চাম কৰি আছানে কি খোৱা বোৱা কৰিলা বাকী বাকী খবৰ

তাৰ পিছত আপোনলোকৰ হেৰি কি বুলি কয় বিক্ৰম লগৰ যে তোমাৰ যে বিক্ৰম তাৰ খবৰ কেনেকুৱা অঁ তাৰ বাপেকটো ঢুকালে বুলি শুনিছোঁ হয় জানো অঁ অঁ মোক এই হেৰিয়ে দিগন্তই কৈছিলে কথাটো মই অলপ ফোনত বিজি আছিলে বিজি আছিলোঁ অলপ বিজি আছিলোঁ যে ভালদৰে সোধা নহ'ল তালৈ ফোনটো কৰি আছো ফোনটো লগা নাই সেইকাৰণে এতিয়া তোমাকে সুধি চাইছোঁ আৰু অঁ অঁ আমাৰ আমাৰ কলেজত হেৰি সমাৰোহ পাতিছে নহয় গম পোৱা নেকি অঁ তাত তাত পাতিছে নহয় যাবানে অঁ

অঁ তাতে লগ পালে ভালেই লাগিব বাৰু মইয়ো যাম বুলি ভাবি আছো তাকে হেল্ল' বাকী বাকী গোটেইখনে যাম সেনেকৈ চিঠি দিছে নহয় গম পাই চাগৈ চবকে বোলো মইয়ো মোকো বিক্ৰমে হেৰিয়ে উদীপ্তই কৈছিলে আকৌ উদীপ্তই মাৰি পিনে ফোন মাৰি পিনে মই তাকে তাকে চবলৈ কণ্টেক্ট লিষ্টত থকা কেইজনলৈ চবলৈ মাৰি আছে ফোন কৰি আছো বাৰু এক্সিডেণ্ট কেতিয়া ক'ত কেতিয়া ওৱা মই গম নাপাওঁ নহয় কি বা কিবা বেছি হৈছে নেকি কিবা ক'ৰবাত দুখ পালে নেকি বেছিকৈ অঁ অঁ অঁ

অঁ বাচিলে অঁ

এতিয়া বৰ্তমান সেই মেডিকেলত নে ঘৰত আছে অঁ অঁ অঁ অঁ ইহঁতৰ বায়েক এজনী আছিলে নহয় বায়েকজনীৰ বিয়া হৈছিলে নহয় অঁ বিয়া ক'লৈ দিছে বাৰু অঁ গম নাপাওঁ ইমান এটা তাৰ নম্বৰটো মোক মেছেজ কৰি পাছত দি দিবচোন খবৰ এটা কৰিব লাগিব

এতিয়া চবে তেন্তে লগৰবিলাকে গম পায় জানো তাৰ এনেকুৱা হৈছে বুলি

অঁ অঁ

অঁ অঁ সেইদিনা কলেজলৈ আহিলে লগ পাম আৰু বাকী খা খবৰবিলাক তেতিয়াই ওলাব আৰু চবকে লগ পালে তেতিয় গম পাব আৰু চবে

কলেজত তাকে ঘটনাবিলাক বেয়াই লাগে তাকে কলেজত এই কিবা বক্তৃতা চক্তৃতা আগবঢ়াবানে অঁ অঁ

প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান দুআষাৰ আগবঢ়াব দিব নহয় আগ অলপ বক্তৃতা এটা মাৰি দিবা আৰু

চবে এনে এনেও দিবই বাৰু তাত ক'বলৈ তেতিয়া কোনে কি কৰি আছে কোন বছৰত কোন ওলাইছিলে কি কোনে ক'ত কি কৰি আছে চব ক'ব বাৰু তেতিয়া

অঁ অঁ

হ'লেও তাৰ হ'লেও তাৰ কথাটো শুনিহে বেয়া লাগিলে দেই এক্সিডেণ্ট হৈ কি নাম আছিলে তাৰ নাম অঁ সি থকা হ'লে আগতে অভিনয়ো কৰে নহয় সি তেতিয়া তাৰ অভিনয় তেতিয়া তেতিয়া নতুন জেনেৰেশ্যনবিলাকক কিবা দেখাই দিব পাৰিলে হ'লে আগৰ তেতিয়াতো ভালেই লাগিলে হ'লে চবকে আৰু আমাৰ লগৰ আৰু কি নাম আছিলে সেই ছোৱালীজনীৰ নাম তাই গান গোৱা ছোৱালীজনীৰ নাম অঁ তাইতো ভাল গান গায় নহয় তাই ক'ত জানো এতিয়া

অঁ অঁ তাইক গান এটা গোৱাব লাগিব তেন্তে অঁ অঁ অঁ অঁ হ'ব দিয়া পাছত কথা পাতিম লগ খাম বাৰু সেইদিনাখনতে লগ খাম হ'ব দিয়া বাই